হেল্ল' জ্যোৎস্না হয়নে হেল্ল' জ্যোৎস্না অঁ এই কেইদিনা কামত ব্যস্ত আছেনি বাৰু অঁ মোক অলপ কাম আছিল মানে মোৰ এইদিন মোৰ এইকেইদিন গাটো অ বেয়া গাটো ভাল নাই গতিকে কাপোৰ অলপ ধুবলে আছিলে তাৰপিছত ঘৰকেইটাও অলপ চাফা কৰিবলে আছিলে মানে সেনেকে ভালেমানখিনিয়ে কাম আছে অঁ পাৰিবা নেকি অঁ মোক বিশেষভাৱে লাগিছিলে মই মানে এই অহা সপ্তাহতে সকাম এখন কৰিম বুলি ভাবিছিলোঁ কিন্তু ঘৰকেইটাও চফা কৰি দিব লাগিছিলে নহয় পাৰিবা অঁ আহিবা তুমি কি লাগে মই দিম বাৰু কিন্তু সেই

অঁ অঁ হাজিৰা তুমি সেইটো চিন্তা নেলাগে কিন্তু কাপোৰ মোক ধুই দব লাগিব ঘৰকেইটা হাৰি পুচি অলপ কাপোৰ কম আঠুৱা এনেকেও আছিলে অঁ সেইখিনি অঁ কৰিব লাগে মিছা কথা নকবা কিন্তু আহিবা দেই মই অঁ মই অঁ ঠিক আছে দে

তপা ফ্ৰী আছে সেই অঁ ঘৰত কৰি দিবা অঁ অঁ আহিবা মই আশা কৰিম আহিবা বুলি মই বেলেগত বিচাৰি নাযাওঁ অঁ গোটেইখন কৰি দিব লাগিব অঁ মানে আৰু হেৰি সকামৰ দিনাও মই ভাত খোৱা এনেকে ভাত খোৱাম বুলি ভাবিছোঁ যে ৰাইজক এই পাত চাতখিনি পেলোৱা মেলা সেইখিনিও অলপ কৰি দিব লাগিব বাহিৰৰ এইবোৰ অঁ বাহিৰৰ এইবোৰ জেগা চেগা বাহিৰৰ চফা দিব লাগিব যে সেই জেগাবোৰ অলপ চাফা কৰি দিব লাগিব সেই সৰা মচা কাপোৰ গা ভাল নাই নহলে অলপ বাৰু ময়ো কৰিলোঁ হ'লে কিন্তু মোৰ গা কিবা ভাল নহয় অঁ অঁ অঁ ঠিক আছে অঁ অঁ অঁ অঁ আহিবা আহিবা বতৰটো অঁ বতৰ বেয়া কৰিলেও আহিবা মোৰ মেচিনতহে কাপোৰ ধুব লাগে অঁ মেচিনত কাপোৰ ধুই দিব লাগে ধুই মেলি চফা কৰি চফা কৰি বতৰ বেয়া একো নাই বেছি ধুই দিবা অঁ আৰু বাচন গোটেইখিনি চফা বতৰ বেয়া হলেও আহিবা তুমি আগতেও